মোৰ ৰিচাৰ্জ এটা আছিলে

অ শুনি আছে ন আমাৰ এই পুৰণি কালৰ জনজাতিৰ বিষয়ে

অ শুনিছে ন আমাৰ জনজাতিৰ বিষয়ে অলপ ক'ব লাগিছিলে জনজাতি মানে আমাৰ আগৰ পুৰণি কালত এ জনজাতিৰ কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিছিলে সেই বিষয়ে অলপ মোক ক'ব লাগিছিলে অ অ হয় কওক

অ

অ হয় আছে অ

হয় হয় এওঁলোকৰ বিষয়ে মোৰ ৰীতি নীতিৰ বিষয়ে অকণমান কওকচোন

হয়

অ

আছে অ

আৰু সুধিবলগীয়া নাই এইখিনি কোৱাৰ বাবে আপোনাক ধন্যবাদ হ'ব ৰাখিছোঁ দিয়ক